আছে আমাৰ অঞ্চলত এনেকৈ টুৰ গাইড দুটামান আছে যিটো অঞ্চলটোৰ মানে দেখুৱাই বিশেষ দেখাবলগীয়া ইমান আমাৰ ইয়াত নাই ধৰক আপোনাৰ চাহ বাগান আছে এখন ৰিজৰ্ট আছে তাতে আপোনাৰ ধৰক এখন বিল বনাই দিয়া আছে অ' চৰি বিল বনাই দিয়া নাই বিলখনৰ পাৰতে ধৰক এখন পাৰ্ক বনাই দিছে তাতে আমাৰ ফুৰাবলৈ নিয়ে সেইবিলাকেই আৰু তেওঁলোক ভাষা মানে তেওঁলোক ইংলিছ অসমীয়া আৰু হিন্দী ভাষা ক'ব পাৰে লগতে বেংগলী ভাষাও কয় বাৰু গতিকে পৰ্যণ্টকাৰীসকলে যিবিলাক ফুৰিবলৈ আহে তেওঁলোকৰ কাৰণে ইমান দিগদাৰী নহয় যিহেতু এই তিনিটা ভাষাতে বিশেষকৈ মানুহবিলাক আহা আহে আৰু এয়াই আমাৰ এখন নদীও আছে ক'ব গ'লে নদীদ্বীপ দ্বিপ নাই নদী আছে নদীখন ভ্ৰমণ কৰিবলৈ আহে আমাৰ তাৰপিছত ব্ৰহ্মপুত্ৰ নৈখনেই আছে ওচৰতে বাৰু সেইখন আছে আৰু আপোনাৰ ধৰক আমাৰ ওচৰতে বিল এখন আছে বিলতো এখন ধুনীয়া পাৰ্ক বনোৱা আছে পাৰ্কলৈও ফুৰিবলৈ যায় মানুহ মানে ভ্ৰমণকাৰীসকল আহে তাৰপিছত আপোনাৰ ধৰক আমাৰ ৰিজৰ্ট এখন আছে বৰগছ ৰিজৰ্ট বুলি কয় এই তেনেকুৱা আৰু এই কেইখনমানেই আছে য'ত আমাৰ ভ্ৰমণকাৰীসকল আহে ফুৰে আৰু আমাৰ এই লোকেল টুৰিষ্ট গাইডকেইটাই তেওঁলোক ফুৰাবলৈ নিয়ে